সাধাৰণতে পাকঘৰ বুলি ক'লে মানে পাকঘৰ ভাত বনোৱাত চবেই তেনেকৈ বনাওঁ ঘৰত যদি থাকো ঘৰত মা আৰু মই দুইজনী মিলি কিনিও বনোৱা হয় অকলেও বনোৱা হয় বিশেষকৈ অকলে অকলে বনোৱা হয় যেতিয়া মাৰ কাম থাকে সময় নাথাকে তেতিয়া মই বনাওঁ যেতিয়া মোৰ সময় নাথাকে তেতিয়া মায়ে বনাই মই যদি বনাব হয় বাৰীত সাধাৰণতে যোনটো চিজনত যিটো চবজি থাকে বাৰীতে থাকে বা ৰোৱা হয় তেনেদৰে চবজি বিলাক আনো চিঙি আনি মেলি কাটি মেলি তেনেদৰে মই বনাওঁ যদি মোৰ সময় মই যোনদিনাখন বনোৱা নাই মায়ে বনাই তেনেদৰে মিলা মিচা কৰি বনাওঁ আৰু যদি আলহী আহে বা সকাম নিকাম থাকে তেতিয়াহ'লে মা মই দুইজনীয়ে মিলি মেলি বনাওঁ মায়ে যদি এইফালে ভাত বনাই মই এইফালে চবজি কাটো চবজি কটা হৈ গ'লে ভাত বনাওঁ চবজিটো বনাওঁ চবজিটো বনোৱা পাছত যদি মাছ মাংস এনেকৈ বিলাক থাকে মই যদি মাংসটো বনাইছো মায়ে মচলাবিলাক ৰেডি কৰি দিছে মচলা ৰেডি কৰি যোৱা হৈ যোৱা পিছত মায়ে মাছ বিলাক ফ্ৰাই কৰিছে বনাইছে তেনেদৰে আমি ঘৰত দুই জনী মিলা মিচা কৰি বনাওঁ ৰুমটো ঠিক তেনেদৰে একে ৰুমটো মই যদি ভাত বনাইছো ভাত বনাই যদি মই গা ধুব গৈছো লগৰজনী থাকে লগৰজনী তেতিয়া চবজি খিনি কাটিব আৰু মই যেতিয়া গা ধুই মেলি আহি যাম তেতিয়া মই চবজিটো বনাম লগৰজনীয়ে গা ধুব আহে তেনেদৰে বনাওঁ মই যেতিয়া এতিয়া বনাইয়ে আছো বাচন লেতেৰা হৈছো বাচন বিলাক লগৰজনীয়ে ধুইছে তেনেদৰে মিলা মিচা কৰি বনাওঁ দুইজনীয়ে তেনেকৈই আমিবোৰে খানা চানা বনাওঁ ভাল পাওঁ খানা বনাই বিশেষকৈ মাছ মাংস হ'লেটো ক'বই নালাগে তেতিয়াটো আৰু এ ভাল লাগে বা ফূৰ্তি লাগে বনাই মেলি বেলেগ আলহী আহিলেটো খানা চানা বনাই খোৱাই মেলি তেনেকৈও বেছি ভাল লাগে এনেদৰে ভাগ বতৰা কৰি ঘৰত হওক বা ৰুমত হওক তেনেদৰে লগৰ বিলাকৰ লগত ভাগ বতৰা কৰি বনাই মেলি ভাল পাওঁ